মোবাইল আৰু টিভিৰ দৰে টেকন'লজিসমূহৰ অত্যাধিক ব্যৱহাৰৰ ফলত শিশুসকলে বহু ধৰণৰ মানসিক আৰু শাৰীৰিক অভাৱৰ সন্মুখীন হৈছে মোবাইল আৰু টিভিৰ জৰিয়তে আমি বহুতো কথা জানিব পাৰোঁ শিকিব পাৰোঁ যেনেকৈ টিভিৰ টিভিৰ পৰা আমি ঘৰতে বহি দেশ বিদেশৰ নানান ধৰণৰ খবৰ ল'ব পাৰোঁ তেনেকৈ মোবাইল ফোনত আমি ইজনে সিজনক বহুত দূৰৈত থাকিলেও কথা পাতিব পাৰোঁ তেওঁক চাব পাৰোঁ তেনেদৰে মোবাইল আৰু টিভিৰ অত্যাধিক ব্যৱহাৰৰ ফলত শিশুসকলে বহুতো মানসিক আৰু শাৰীৰিক প্ৰভাৱৰ সন্মুখীন হৈছে মোবাইলৰ অত্যাধিক ব্যৱহাৰে শিশুসকলক শিশুসকলৰ চকু আৰু তেওঁলোকৰ স্বাস্থ্য বহুত হানি কৰিছে যেনেকৈ আগতে আমি মোবাইলৰ ব্যৱহাৰ নহওঁতে শিশুসকলে স্কুলৰ পৰা আহিয়ে হওক বা স্কুল যোৱাৰ আগতে খেলে বা নানান ধৰণৰ যিকোনো ব্যায়াম কৰে কিন্তু আজিকালি এই শিশুসকলে ৰাতিপুৱা শুই উঠিয়ে মোবাইল ফোনত ব্যৱহাৰ কৰে বা গেম খেলে তাৰ ফলত তেওঁলোকৰ চকুৰ চকুৰ দৃষ্টিশক্তি আৰু শাৰীৰিকভাৱে দুৰ্বল হৈছে সেইদৰে টিভিত আপোনাৰ ফ্লিমেই হওক বা কাৰ্টুনেই হওক শিশুসকলে অতি গুৰুতৰভাৱে চাব ধৰিছে তাৰ ফলত তেওঁলোকৰ চকু বেয়া হোৱাটো হোৱোই শাৰীৰিকভাৱে তেওঁলোকে বহুত দুৰ্বল হৈছে কাৰণ আগৰ শিশুসকলে স্কুলৰ পৰা আহি খেলিবলৈ ওলাই গৈছিল তেওঁলোকৰ স্বাস্থ্য ভালে আছিল চকৌ দৃষ্টি শক্তি ভাল আছিল কিন্তু বৰ্তমান কালত শিশুসকলে মোবাইলৰ ব্যৱহাৰৰ ফলত বহুতো শাৰীৰিক বা মানসিক মানসিক প্ৰভাৱৰ সন্মুখীন হৈছে যেনেকে নিচা সেৱন কৰিলে এৰিব পৰা নাযায় পটককৈ সেইদৰে শিশুসকলে মোবাইল ফোনৰ দ্বাৰা গেম হওক কাৰ্টুন হওক আৰু বহু ধৰণৰ মানসিক আৰু শাৰীৰিক প্ৰভাৱৰ সন্মুখীন হৈছে